যে আমাৰ গাঁৱৰ মানুহবিলাকে ল'ৰা ছোৱালীক পলিঅ'ৰ পৰা সুৰক্ষিত ৰাখিবৰ কাৰণে সময়মতে বিভিন্ন ধৰণৰ টীকাকৰণ পলিঅ' ঔষধ যিবোৰ আহে সেইবোৰ খোৱাই থাকে নহ'লে আকৌ ভৱিষ্যতত সেই ল'ৰা ছোৱালীৰবোৰৰ নিশ্চয় কিবা নহয় কিবা এটা বেমাৰত ভুগিব লগ লাগিব সেইবাবে সিহঁতে আগতীয়াকৈ গাঁৱৰ প্ৰত্যেকজন সৰু সৰু ল'ৰা ছোৱালী যি আছে সবকে পলিঅ' আৰু টীকাটো লৈ লয় সময়মতে লৈ লয় আৰু সব সবে পোৱালীবোৰক যেতিয়ালৈকে পাঁচ ছয় বছৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে পলিঅ' টীকাকৰণ আদি সেইবোৰ লৈয়ে থাকে